পোহনীয়া চৰাই হাঁহ কুকুৰা যত্ন কেনেকৈ ল'ব পাৰি তাৰ বিষয়ে মই কওঁ পোহনীয়া চৰাই আমাৰ হাঁহ কুকুৰা পৰে আৰু হাঁহ কুকুৰা যেতিয়া আমি পুহোঁ হাঁহ কুকুৰাখিনি যেনেকৈ আমাৰ নিজৰ ল'ৰা ছোৱালী পোহোঁ তেনেকৈ আমি হাঁহ কুকুৰাখিনিকো সেইটো ভাবিয়ে ভালকৈ পুহিব লাগিব হাঁহ কুকুৰাখিনি আমি ৰাতিপুৱা নিয়মিতভাৱে তেওঁ এৰিব লাগিব গধূলি গঁৰালত সোমোৱাব লাগিব তেওঁলোকৰ কাৰণে এটা ধুনীয়াকৈ ঘৰ বনাব লাগে হাঁহৰ কাৰণে বেলেগে কুকুৰা কাৰণে বেলেগে ধুনীয়াকৈ ঘৰ এটা সাজিব লাগিব সাজি পেলাই সেই ঘৰখনত কুকুৰা কুকুৰা বা হাঁহ থ'ব লাগিব আৰু ৰাতিপুৱা সদায় উঠি হাঁহ কুকুৰা এৰা পাছত চাফ চিকুণ কৰিবলৈ গোটেই গঁৰালটো চাফ চিকুণ কৰি অলপ মইতো নিজে ডেটল পানী অকণ হা চিত্ৰনলা তেলটো অকণ মিলাই গোটেই ছটিয়াই দিওঁ যাতে তাত যি বীজাণু থাকে সেইখিনি গুচাওঁ ফেনাইল দিব নোৱাৰোঁ কিয়নো ফেনাইল যদি দিয়া থাকে যদি হাঁহ কুকুৰাই খায় কুকুৰা মৰি যাব গতিকে সেইবোৰ নিদিওঁ অকণ চিত্ৰনলা তেল অকণ দি আৰু চাফ চিকুণ কৰি ধুনীয়াকৈ মই থওঁ আৰু সদায় চাফা কৰোঁ সদায় যি গঁৰাল যদি সদায় চাফা কৰা হয় হাঁহ কুকুৰা কেতিয়াও বেমাৰ নহয় আৰু মই ইমান হাঁহ কুকুৰা মই নিজে বৰ্তমান পুহি আছো গতিকে কুকুৰা মই কুকুৰাই বেছি পুহিছোঁ হাঁহ মোৰ নাই গতিকে কিন্তু হাঁহৰ বিষয়ে জানো কিন্তু হাঁহ নাই আমাৰ ঘৰত কুকুৰা আছে কুকুৰা আছে পাৰ চৰাই আছে সেইখিনিকে আৰু তেওঁলোকক সময়মতে দৰবটো দিবই লাগিব ডক্টৰৰ ওচৰত যাওঁ ফাৰ্মেচিলৈ গৈ কওঁ এনেকৈ এনেকৈ কুকুৰা আছে এইটো ফাৰ্মেচি নহয় এইটো আমাৰ এইটো যাব লাগে জীৱ জন্তু ডক্টৰৰ মই নামটোৱে পাহৰিছোঁ নহয় তেওঁলোকৰ ওচৰত যাওঁ আমি হা গৈ পেলাই কওঁ এনেকৈ এনেকৈ কুকুৰা বেমাৰ হৈছে তাৰপৰা বেজী বেজী দিয়ে লিখি পেলাই এটা বেজী আমি এশজনী কুকুৰাক দিব পাৰোঁ বেজীটো মই নিজে দিওঁ আনি পেলাই আৰু দৰব আনি পেলাই তেওঁলোকক পোন্ধৰ দিনত এদিন মই দৰব খুৱাওঁৱে হয় নোখোৱালে কুকুৰা বেমাৰ হ'বই গতিকে তেওঁলোকক খোৱাওঁ ব্ৰইলাৰ ব্ৰইলাৰ পুহিছোঁ ব্ৰইলাৰটো আমি আকৌ ব্ৰইলাৰৰ ঘৰ ধুনীয়াকৈ বনাই ব্ৰইলাৰখিনি দুখলপীয়া কৈ দিছোঁ ওপৰত ডাঙৰ ব্ৰইলাৰখিনি পোহোঁ তলত তেওঁলোকে যিটো মানে লেটিং কৰে সেইখিনি আমি আকৌ ৰাতিপুৱা চাফা কৰি দিওঁ নহ'লে ব্ৰইলাৰটো বহুত বেয়া গোন্ধায় ব্ৰইলাৰ গোন্ধৰপৰা ওচৰৰ মানুহৰ অসুবিধা হ'ব পাৰে সেইকাৰণে চাফা কৰি আমি সেইখিনি বহুত দূৰত নি পেলাই পেলাই দিওঁ তাৰ ওপৰঞ্চি সৰু পোৱালিখিনি লগতে যিটো গঁৰালৰ আমি ব্ৰইলাৰৰ ডাঙৰ গঁৰাল বনাইছোঁ ছাইডত আমি সৰু পোৱালিখিনি থওঁ সৰু পোৱালিখিনি যিখিনি থওঁ আমি ডাঙৰ লাইট ব্যৱহাৰ কৰোঁ লাইট জ্বলাই দিওঁ পূৰা হেৰি পাঁচশ পাৱাৰৰ লাইট পোৱা যায় সেইটো আনে হা সেইটো আনি লগাই দিওঁ গোটেই পোহৰ হৈ থাকে হাঁহ কুকুৰা তেতিয়া ব্ৰয়লাৰখিনি মানে পোৱালিখিনি নমৰে তেওঁলোকে পোহৰৰ আৰু গৰম বিচাৰে গৰম আৰু ৰাতি কি কৰোঁ গঁৰালটো ধুনীয়াকৈ আমি কাপোৰ দি পেলাই মানে গোটেই বস্তা দি ধুনীয়াকৈ ঢাকি দিওঁ তাকে মানে ঠাণ্ডা নাপাবলৈ কাৰণে গৰম দিনততো আমাৰ ইমান অসুবিধা নহয় কিন্তু আপোনাৰ ঠাণ্ডা দিনত বহুত অসুবিধা ঠাণ্ডা দিনত যিহেতু নিয়ৰ পৰে আৰু নিয়ৰ পৰিলেতো কুকুৰা মৰিবই আৰু তেওঁলোকৰ যি যত্ন ল'ব নোৱাৰোঁ তেতিয়াও হাঁহ কুকুৰা পুহিব নোৱাৰোঁ তেওঁলোকৰ যত্নটো মানুহৰ নিচিনাই ল'ব লাগে যেনেকৈ সৰু বাচ্ছা জন্ম হ'লে তাক যিমান আমি যত্ন ল'ব লাগে তেনেকৈয়ে আমি হাঁহ কুকুৰা ওপৰত আমি সেনেকৈয়ে যত্ন ল'ব লাগিব মই কিন্তু লওঁ কোনোবাই লৈছে নলৈছে নাজানো মই কিন্তু নিজৰ কুকুৰা হাঁহখিনিক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই মই পুহোঁ আৰু মই সিহঁতক ভালকৈ চাওঁ মোৰ সিহঁতক বহুত ভাল লাগে কেলৈ মই হাঁহ কুকুৰাৰ লগতেই মই মানে মোৰ আমাৰ টাউনত ঘৰ আমাৰ ঠাই নাই একদম সৰু ঠাইত মোৰ ঘৰ আৰু কম ঠাইতে মই কুকুৰাও পুহিছোঁ কুকুৰাখিনিৰ লগতে মই সেইকাৰণে সময় দিওঁ ক'ৰবাত ওলাই গ'লে কুকুৰাখিনি মই গঁৰাল আছে গঁৰালতে বন্ধ কৰি দিওঁ দানা দি দিলে তেওঁলোকে হেৰি ধান খায় চাউল খায় তাৰপৰা তুঁহ কিন্তু গুৰি আনো আমি মিহিমিহি খুন্দ চাউলৰ লগত মিলাই সানি পেলাই দিওঁ খাবলৈ কাৰণে খাই খোৱাৰ পাছত তাত ক'ৰবাত যদি আমি ওলাই আহিব লগা হয় তেনেকৈ ডাঙৰ এটা বলত আমি সেইখিনি সানি দিওঁ আৰু পানী দি দিওঁ আৰু পানী মই ঠাণ্ডা পানী নিদিওঁ গৰম পানী ঠাণ্ডা কৰি মই হাঁহ কুকুৰাক দিওঁ তাত আকৌ আমি মই মদ ৰঙা মদটো যিটো মানুহে খায় সেই বস্তুটো মই তিনি টুপাল চাৰি টুপাল মিলাই দিওঁ ঠাণ্ডাৰ দিনবিলাকত গাটো গৰম উঠি থাকিব আৰু হাঁহ কুকুৰা বেমাৰ নহ'বলৈ হয় মই প্ৰমাণো পাইছোঁ যে সেইটো খোৱাৰ পাছত হাঁহ কুকুৰা বেমাৰ নহয় আৰু মই আপোনাৰ তিনিমাহ চাৰিমাহ পোহাৰ পাছতেই কুকুৰাখিনি বিকি দিওঁ মই নতুন আনি আকৌ পুহোঁ মই মানে থৈ নিদিওঁ কেলৈ বেমাৰ হ'লে মৰি যাব বেয়া লাগিব মই সেইকাৰণে নতুনকৈ আনি থাকোঁ আৰু পুহি থাকোঁ আকৌ বিকি থাকোঁ মোৰ এইটো এটা বিজনেছেই হয় হাঁহ কুকুৰাৰ হাঁহ নাই পিছে মই হেৰি কৰিছোঁ কুকুৰা মই মুঠতে মই পুহি বিকোঁ সেইটো কাৰণে মোক মানে সেইটোৱে বিষয়ে মই ক'বলৈও দিছে মই ভালেই পাইছোঁ যাতে মই এইটো পোহোঁ যেতিয়া আৰু ইমান হাঁহ হাঁহৰ লগত বা কুকুৰাৰ লগত ইমান কষ্ট কৰিবলগীয়া নহয় তেওঁলোকৰ ওপৰত ইমান নিয়মো দৰকাৰ নাই তেওঁলোকৰ টাইমত অকল খাব দিব লাগে হা আৰু টাইম টেবুলত খাব দিব লাগিব কিয়নো আমি টাউনত থকা মানুহ টাউনতো তেনেকৈ ঠাই নাই গাঁৱত বহুত ঠাই আছে এৰি দিলে পথাৰবিলাকৰ ক'ৰবাত ক'ৰবাত চৰি মেলি খাই টাউনত আমাৰ ঠাই নাই গতিকে খাব কি সেইকাৰণে আমি এটা এঘণ্টা মূৰে মূৰে খাই থাকি খাবলৈ দিবই লাগিব নিদিলে তেহেঁতি খাব কি তাততো একোৱে নাই ঘূৰি ফুৰিব গতিকে তেনেকৈয়ে আমি দিওঁ হাঁহ কুকুৰাক হা খাই পেলাই তেতিয়া সেই কুকুৰাখিনি ধুনীয়াকৈ থাকে আৰু মোৰ আৰু ইয়াৰ পালন সেয়ে আৰু ইয়াৰ যত্ন যত্নটো সেনেকৈয়ে লওঁ আৰু যত্ন নল'লে কেনেকৈ হাঁহ কুকুৰা পুহিব পাৰিম পোহাৰ কোনো অৰ্থই নাথাকিব যদি মই এটা হাঁহ কুকুৰা যদি যত্ন ন'লওঁ তাক মই পোহাৰ কোনো কথাই নাথাকে মানে হা পুহিব হ'লেতো তাৰ বিষয়ে মই জানিবয়েই লাগিব হ'লেও মই সিমান নাজানো মই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মই হাঁহ কুকুৰা পুহোঁ আৰু পুহি আছো বহুত বছৰৰপৰা এতিয়াও পুহিছোঁ আৰু আৰু কি কম ইয়াকে কৈ আৰু সামৰণি মাৰিছোঁ